হেল্ল' অঁ হয় মোৰ তাত গোটা হাঁহ মাংস আছে ছাগলী মাংস আছে গাহৰি মাংস ব্ৰইলাৰ সেইকেইটা গোটেই কেইটাই পাব আপোনাক কোনটো লাগে বাৰু হয় নেকি অঁ অঁ এতিয়া মাংস কিমানমান লাগে বাৰু অঁ ৰেটটো গম পাইয়ে চাগৈ অঁ এই ছাগলীটো সাতশকৈ লাগিব আকৌ ইফালে গাহৰিটো তিনিশ বিছ টকাকৈ অঁ তেতিয়াহ'লে মাংসটো যদি পোন্ধৰ তাৰিখে লাগে এনেই মাংসটো পোন্ধৰ তাৰিখে লাগিলে আপোনাৰ এডভাঞ্চ অলপ দিব লাগিব অঁ আকৌ মাংসটো নিয়াৰ ব্যৱস্থাটো অঁ ঠিকে আছে বাৰু এডভাঞ্চটো আপুনি আগতীয়াকৈ দি দিব অঁ তাৰ পিছত আকৌ এই মাংসটো দচ কেজিয়ে লাগিব অঁ অঁ ঠিকে আছে বাৰু মাংসটো মই কেইটামান বজাত দিম বাৰু তেও টাইমটো ছটা সাতটা অঁ তেত অঁ ৰেটটো নকমাব কিন্তু ৰেটটো যিটো কৈছোঁ সেইটোৱে দিব লাগিব ঠিকে আছে আপুনি বাৰু সময়মতে মানুহখিনি পঠিয়াই দিব মই মাংসটো সোনকালে ৰেডি কৰি দিম আপুনি লৈ যাব আহি ঠিক আছে হ'ব দিয়ক পইচাটো দিব আহি হ'ব